মই নলবাৰী জিলাৰ শিয়ালমাৰী গাঁৱত জন্মলাভ কৰি সৰু স্মৃতি হিচাপে মই গাঁৱৰ স্কুলতেই শিক্ষা জীৱন কৰিছোঁ আৰু গাঁৱৰ ল'ৰা ছোৱালীবোৰেই মোৰ বন্ধু হিচাপে থাকিল এটা পৰ্যায়ত মই ল'ৰা ছোৱালীৰ লগত খেলিবলৈ গৈছিলোঁ আমাৰ তেনেকুৱা খেলৰ ফিল্ড নাছিল কিন্তু আমি পথাৰতেই ফুটবল খেলিছিলোঁ আৰু ঘৰুৱা পৰিৱেশত ঘৰুৱা কাম কাজ কৰিছিলোঁ মই আৰু গৰু চৰাবলৈ গৈছিলোঁ বন্ধুৰ লগত ঘাঁহো কাটিছিলোঁ যদিও মোৰ দেউতা শিক্ষক আছিল সেইবোৰ কামতো আমি পিছুৱাই থকা নাছিলোঁ আৰু গাঁৱৰ অনুষ্ঠানবোৰত সমানেই প্ৰায় জড়িত আছিলোঁ দেউতাও জড়িত আছিল তেনেকৈ গাঁৱত যদি কিবা এটা অনুষ্ঠান হয় বিহু বা অন্যান্য অনুষ্ঠান তাতে সৰুৰে পৰা আমাক গান গাব দিছিল সেই গানৰ কথাবোৰো মনত আছে আৰু সৰুকালত এটা কথা মোৰ যে মই ব্যায়াম কৰিছিলোঁ ব্যায়াম কৰিবলৈ শিকিছিলোঁ এটা বিশেষ অনুষ্ঠানৰ পৰা সেই অনুষ্ঠানটো এতিয়াও মোৰ স্মৃতি হৈ আছে আমাৰ সন্মানীয় হেমভাই ডাঙৰীয়াৰ এটা অনুষ্ঠান আমাৰ তাতে হৈছিলে মই তেতিয়া ক্লাছ ছিক্সত পঢ়া তাত মানে সাতদিনীয়া গীতা সন্মিলন হৈছিল আৰু তেখেতৰ সংযোগত থাকি মই মানে খাদ্য অভ্যাসটোও মোৰ এটা প্ৰতিশ্ৰুতি হৈ পৰিছিল সেইটো মোৰ এটা স্মৃতি যে মই সম্পূৰ্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিবলৈ ল'লোঁ সৰুৰে পৰা আৰু মই এতিয়া অকণমান যদিও আমিষ হৈছোঁ কিন্তু মোৰ মনোযোগটো নিৰামিষ আহাৰৰ প্ৰতি তেতিয়াৰে সেই স্মৃতিটো এতিয়াও ৰৈ আছে আৰু গান বাদ্যবোৰ ঘৰৰ পৰিৱেশ এটা আছিল দেউতাৰো সংগীতৰ নিচা আছিল গতিকে আমি ঘৰুৱা পৰিৱেশতেই ৰেডিঅ' শুনা কথাটো মনত আছে ৰেডিঅ'ৰ অকণিৰ মেল অনুষ্ঠানটো খুব মনোযোগ দি শুনিছিলোঁ আৰু নাটকবোৰ শুনিছিলোঁ আৰু ঘৰৰো সাংস্কৃতিক পৰিৱেশ থকা কাৰণেই গান ৰেডিঅ'ত শুনি গান গোৱা বা দেউতাই অলপ সহায় কৰি আগবঢ়াই নিয়া এই গানৰ সংস্কৃতিটো মোৰ সৰুৰে পৰাই আছিলে মই ছিক্স মানৰ পৰা নিজে হাৰমনিয়াম বজাই গান গাইছিলোঁ স্কুলৰ প্ৰতিযোগীতাবোৰত প্ৰায়ে তাৰমানে ভাল পাইছিলোঁ প্ৰথম দ্বিতীয় এনেকুৱা পজিচনত গানৰ অনুষ্ঠানবোৰ কৰিছিলোঁ আৰু গাঁৱত কিছুমান অনুষ্ঠানত মই অংশ গ্ৰহণ কৰিব পৰা নাছিলোঁ কিন্তু মনত আছে যে আমাৰ গাঁৱত বিভিন্ন ধৰণৰ নাট অনুষ্ঠান হৈছিলে অংকীয়া নাট হৈছিলে আৰু কুল নাটক হৈছিলে আমাৰ দেউতাইও এই অংকীয়া নাটৰ এই একাংকিকা মূল নাটৰ আগে আগে যে আমাৰ সেই গীতিনাচ নাটিকা হয় এনেকুৱা ধৰণৰ মানে পৌৰাণিক কাহিনীৰ ওপৰত তেনেুকুৱা কাহিনীও লিখিছিলে দেউতাকে দেউতাই আৰু আনে সেইবোৰ কৰিছিলে যদিও মই তাত অংশগ্ৰহণ কৰা নাছিলোঁ সেইবোৰ কিন্তু মই বহুত মনোযোগেেৰে এনজয় কৰিছিলোঁ সেইবোৰ এতিয়াও মনত আছে তাৰ পিছত আৰু বহু কথা এই ৰিণি ৰিণি মনত আছে সম্পূৰ্ণ কৈ দিব নোৱাৰিলেও বন্ধুবৰ্গৰ লগত কিমান মিলিজুলি আমি হেৰি কৰিছিলোঁ পথাৰত মাঘ বিহু মানে মেজি সাজিছিলোঁ কেতিয়াবা ধেমালিতে ধেমালি কৰোঁতে কাৰ কেতিয়া কাৰোবাৰ কেতিয়াবা এক্সিডেন্টো হৈছিল আমি বৰ ভয় খাইছিলোঁ এদিনাখন ফুটবল খেলা এখনৰ কথা মনত আছে যে দুইজন বন্ধুৱে ফুটবল খেলি দুইজনে প'ষ্ট দিয়া বুলি কয় দুইফালৰ পৰা এজন ছিটিকি গ'ল ছিটিকি গৈ তাৰ হাতৰ কিলাকুটিৰ হাড়ডাল ওলাই গ'ল এনেকুৱা ডাঙৰ এক্সিডেন্ট কিছুমান কথাও মনত আছে এদিনাখন এজন ল'ৰাক আকৌ এটা গৰুৱে গচকি একেবাৰে মাংস শৰীৰৰ কিছুমান মাংস ওলাই গৈছিলে কিন্তু ল'ৰাজন বাচিছে এতিয়াও আছে এনেকুৱা শৈশৱৰ স্মৃতি বহুত কথা আছে কিবা কিবি এই ইমানখিনিয়েই আৰু